হয় নিশ্চিতকৈ মোৰ এখন প্ৰিয় গ্ৰন্থ আছে যিখন সঁচা ঘটনাৰ ওপৰত আধাৰিত আৰু সেইখন হৈছে এন ফ্ৰাংকৰ ডায়েৰী কিয়নো এন ফ্ৰাংকৰ ডায়েৰীখন মই যেতিয়া পঢ়িছিলোঁ সেই সময়ত মোৰ তেৰ চৈধ্য বছৰ বয়সীয়া আছিলোঁ মোৰ এন ফ্ৰাংকেও সেই মোৰ সমবয়সীয়া হৈ থাকোঁতেই সেই সময়তে তেৰ চৈধ্য বছৰ হৈ থাকোঁতে তেওঁৰ তেওঁ ডাও ডায়েৰীখন লিখিছিল যিয়ে ইমান কম বয়সতে ইমান দুখ সহ্য কৰিছিল ইমান কষ্টত তেওঁলোকে থাকিব লগা হৈছিল সেই সময়ত জাৰ্মানত ইমান ইহুদিসকলৰ যি বেয়া পৰিস্থিতি হৈছিল সেইবোৰৰ বিষয়ে জনাত সহায় কৰিছিল বহুতখিনি তথ্য ই আমাক দিয়ে লগতে মই বুজিব পাৰিছিলো মোৰ একে বয়সৰ ছোৱালী এজনীয়ে য'ত নিকি মই এটা ভাল জীৱন যাপন কৰি আছো তাই সেই সময়ত কিমান কষ্ট কিমান বেছি অত্যাচাৰ আতিশয্য সহ্য কৰিবলগীয়া হৈছিল গতিকে এইখন মোৰ এইখনে মোক সঁচাকৈ আকৰ্ষণীয় কৰে আকৰ্ষিত কৰে আৰু লগতে এইটো ক'ব বিচাৰিম যে এন ফ্ৰাংকৰ ডায়েৰীখন পঢ়িয়ে মই ডায়েৰী লিখাৰ প্ৰতি আগ্ৰহী হৈছিলোঁ মই ডায়েৰী লিখা আৰম্ভ কৰিছিলোঁ সেইয়েহে মই মোৰ আকৰ্ষণীয় বা ভাল লগা সঁচা ঘটনাৰ ওপৰত আধাৰিত গ্ৰন্থৰ ওপৰত মই এন ফ্ৰাংকৰ ডায়েৰীখনক ৰাখিব বিচাৰিম ধন্যবাদ